নমস্কাৰ গ্ৰাম্যাঞ্চল আৰু নগৰীয়া অঞ্চলৰ পৰা খেলৰ খেলাৰ মাজত পাৰ্থক্য এটা সময়ত আছিলে যেতিয়া নেকি আমি সৰু আছিলোঁ তেতিয়া টাং গুটি খেলিছিলোঁ মাৰ্বল খেলিছিলোঁ বা যাক বতা বুলি কৈছিলে আৰু টাং গুটি তাৰপিছতে আপোনাৰ তেনেকুৱা বিগিন খেলিছিলোঁ তেনেকুৱা সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যিবিলাক খেল আছিলে কাবাডী খেলিছিলোঁ এনেকুৱা বিভিন্ন ধৰণৰ খেল আমি খেলিছিলোঁ সৰু থাকোতে তেনেকৈ লুডু খেলিছিলোঁ এনেকুৱা ধৰণৰ বিভিন্ন খেল আমি খেলি মানে সেই সময়টো পাৰ কৰি আহিছোঁ সেইটো আছিলে আমাৰ গ্ৰাম্যাঞ্চল মানে গাঁৱত খেলা খেল কিন্তু আজিকালি চহৰত মানে কি খেলে আপোনাৰ ক্ৰিকেট খেলা আছিলে তাৰপিছত আপোনাৰ ফুটবল হকী আজিকালি অৱশ্যে ফুটবলটো গাঁৱতো খেলা হয় ক্ৰিকেটো গা গাঁৱতো খেলা হয় কিন্তু আগতে সেইটো মানে নগৰীয়া খেল আছিলে ফুটবল ক্ৰিকেট এইবিলাক আছিলে নগৰীয়া খেল আৰু আপোনাৰ গাঁৱলীয়া খেল বুলি ক'লে আমাৰ ল'ৰা ছোৱালীবিলাকে খেলিছিলে সাধাৰণতে টাং গুটি তাৰপিছতে মাৰ্বল বা তেনেকুৱা বিভিন্ন ধৰণৰ খেল হয়তো কিছুমানৰ মই হয়তো নামো নাজানো কিছুমানৰ জানো তেনেকুৱাকৈ খেল খেলি খেলি খেলটো খুলি চলি থাকে চলি থাকিব দিয়কচোন কিন্তু সেই পাৰ্থক্যটো আছে যিহেতু গ্ৰাম্যাঞ্চলৰ খেল খেলবিলাকৰ এটা আমেজেই বেলেগ থাকে আৰু নগৰীয়া খেলাৰ আমেজটো অলপ বেলেগ হয় আজিকালি খেলবিলাকত অৱশ্যে জোৱা সোমাই গৈছে এই যিটো বস্তু তাৰমানে কি খেলবিলাকৰ বেয়া দিশ উন্মোচন কৰিছে আৰু মানে কি যি খেলৰ স্বকীয়তা আছিলে সেই স্বকীয়তাটো লাহে লাহে লাহে লাহে কমি আহিছে যেনেকৈ এটা সময়ত আমি দেখিছিলোঁ ক্ৰিকেট খেল ৱৰ্ল্ড কাপ ক্ৰিকেট খেল বুলি ক'লে মানুহ মানে একদম কিবা হৈ গৈছিলে কিন্তু আজিকালি ক্ৰিকেট খেলক লৈ কোনো ধৰণৰ ইণ্টাৰেষ্ট নাই খালি আজিকালি ক্ৰিকেট খেল বুলি ক'লে মানুহে মানে হেৰিত বুলি ভাবে তাৰমানে কি জোৱা বুলি ভাবে মানে ক্ৰিকেট খেলখনো আজিকালি আই পি এল পাতে কিবা পাতে এইবিলাক পাতি পাতি তাৰমানে কি হ'ল যিখন মানে আগৰ যিটো এটা মানে ইণ্টাৰেষ্ট আছিল ক্ৰিকেট খেলৰ সেই ইণ্টাৰেষ্টটো নোহোৱা হৈ গ'ল এতিয়া মানে ক্ৰিকেট খেলক লৈ খালী জোৱা বোলা বস্তুটোহে আহি গ'ল এই আই পি এল চাই পি এল হোৱাৰ পৰা পাৰ্থক্য তেনেকুৱা এতিয়া গ্ৰাম্যাঞ্চলৰ খেলবিলাকত ধৰি লওক তেনেকুৱা ধৰণৰ সেইবিলাক নচলে কিন্তু নগৰীয়া খেলবিলাকত আজিকালি তেনেকুৱা ধৰণে বিভিন্ন ধৰণৰ বেয়া হেৰি সোমাই গ'ল সোমাই যায় যিটো খেলৰ স্বকীয়তা আছিল সেই স্বকীয়তাটো লাহে লাহে লাহে লাহে কমি আহিল তাৰ মাজতো কিছুমান অৱশ্যে খেলত এতিয়াও ভাল ভাৱেই চলি আছে ধৰি লওক হকী বা আপোনাৰ বাস্কেটবল ভলীবল তেনেকুৱা বিভিন্ন ধৰণৰ খেল আছে কেৰম আছে চেচ আছে সেইবিলাক ভাল ভাৱেই চলি আছে কিন্তু তাৰ মাজত কিছুমান খেলে তাৰমানে মানুহক বিৰূপ ক্ৰিয়া কৰি আছে এতিয়া মানে বেয়া দিশটো উন্মোচন কৰি আছে যিটো দ্বাৰা মানে কি খেলৰ স্বকীয়তাটো লাহে লাহে লাহে লাহে কমি আহি আছে আৰু যিটো খেলৰ ইণ্টাৰেষ্ট থাকে মানে কি এটা দেশ দেশ দুখনক লৈ খেলিব এটা কিমান গাম্ভীৰজৰপূৰ্ণ খেল হয় দুখন দেশকলৈ খেল খেলে কিমান এটা গামভীৰ্যপূৰ্ণ খেল হয় কিন্তু সেই গাম্ভীৰ্যটো যে নোহোৱা হৈ গৈছে সেইবিলাক তাৰমানে কি এতিয়া মানে কি এনেই মানে কি জোৱা যেন লগা হৈ গৈছে এই জোৱা খেলিছে আৰু ইয়াতে মেকিং কৰিছে অমুক কৰিছে তেনেকুৱা কিন্তু গাঁওৰ গ্ৰাম্যাঞ্চলৰ খেলবিলাকৰ তাৰমানে কি এতিয়াও কিছুমান অঞ্চলত ফুটবল খেল খেলে ক্ৰিকেট খেল পতা হয় টুৰ্নামেণ্টবিলাক পতা হয় তাৰ ইণ্টাৰেষ্টেই বেলেগ গাঁৱৰ মানুহবিলাকে গোটেই ভৰ্তি হৈ যায় ভৰ্তি হৈ যায় তাতে চাই চাই কিবা এটা মাদকতা পায় কিন্তু সেই ইয়াত কিন্তু কোনো ধৰণৰ জোৱা বা কোনো ধৰণৰ বেয়া ছাঁ হেৰিটো নাহে মানুহৰ মনত কোনো ধৰণৰ বেয়া ভাৱ নাই খালী খেলখন চাইছে উত্তেজিত হৈছে মানুহবিলাকে চাই পেলাই এটা কিবা এটা ইণ্টাৰেষ্ট পাইছে মনোৰঞ্জন পাইছে মানে উপভোগ কৰিছে খেলখন অ সৎভাৱে মানে খেলখন হেৰি কৰিছে তাৰমানে চাইছে কিন্তু যিখন নেকি নগৰীয়া খেলৰ মাজত আজিকালি যিটো আ আই পি এল ছিষ্টেম সোমাই গৈছে তাৰ দ্বাৰা খেলবিলাকৰ এটা বেলেগ এটা দৃষ্টিৰে চোৱা হৈ গৈছে যিটো ভাল নহয় তেনেকুৱা ধৰণৰ বিভিন্ন খেল আছে বিভিন্ন খেল মানুহে খেলি আছে আৰু কি ক'ম এতিয়া হকী হকীটো আমাৰ ভাৰতৰ মূল খেল হকী আৰু কাবাডী এইকেইটা খেল অৱশ্যে এতিয়াও মানুহে ভাল দৃষ্টিৰে চাই বা ভাল ভাবেই লৈ আছে আৰু তেনেকৈ আমাৰ যিবিলাক মানে হেৰাই যোৱা খেল কিছুমান খেল আছে আমি যিবিলাক এতিয়া হেৰাই গৈছে গ্ৰাম্যাঞ্চলৰ পৰা সেই খেলবিলাকো যদি এতিয়া মানুহে আনিব পাৰে বা কিবা এটা সেইটো অত্যাধুনিকভাৱে এটা গঢ়ি পেলাই সেইটোকো খেলকো যদি আকৌ নতুনকৈ গঢ়িব পাৰে এনেকুৱা কিছুমান কৰিব পাৰিলে হয়তো আমা যিবিলাক আমাৰ হেৰাই যাবলৈ ওলাইছে খেল সেইবিলাক হয়তো বাচি যাব কিন্তু যদিহে মানে আমি এই মানসিকতা লওঁ যে আমি আধুনিক হৈছোঁ আমি গতিকে পুৰণাটো আমি নাচাওঁ বা আগৰখিনি আমি নাচাওঁ সেইভাবে যদি আমি আগবাঢ়ি গৈ থাকো তেতিয়াহ'লে কিন্তু এটা সময়ত সেইবিলাক খেল একেবাৰে নোহোৱা হৈ যাব আৰু আমি ল'ৰা ছোৱালী বা আমাৰ ভৱিষ্যতে ভৱিষ্যত প্ৰজন্মক আমি ক'ব লাগিব যে আমি এনেকৈ পঢ়িব পাইছিলো আমি এনেকৈ চাব পাইছিলো আমি এনেকুৱা কৰিছিলো তেনেকুৱা কিন্তু সিহঁতে সেই খেলৰ কোনো এটা আমেজ নাপাব কোনো এটা মূল গৰিমা একো বুজি নাপাব চ' খেল সদায় ভাল আৰু সৎভাৱে খেলিব লাগে খেলখন উপভোগ কৰি যাতে মানুহে আনন্দ পায় মানুহে সেইখন খেলক লৈ যাতে কিবা এটা শিকিব পাৰে কিবা এটা জানিব পাৰে তেনেকুৱা ধৰণৰ হ'ব লাগে এতিয়া গাঁৱৰ খেলবিলাকত যিমান যি হ'লেও মানে কি এটা সেই মাদকতাটো আছে বা সেই ইণ্টাৰেষ্টটো আছে এতিয়া ধৰি লওক এতিয়া গাঁৱ এখনতো ক'ৰবাত যদি টুৰ্ণামেণ্ট এখন পাতে ফুটবল টুৰ্ণামেণ্টেই হওক বা ক্ৰিকেট টুৰ্ণামেণ্টে হওক গাঁৱৰ মানুহে ভৰি পৰে কিয় পৰে আপোনাৰ সেইখন খেলৰ ইণ্টাৰেষ্টে বেলেগ মানে কি মানে উপভোগ্য খেল সেইখন কিন্তু এই যি আপোনাৰ নগৰীয়া খেল তাতো মানুহ হয় কিন্তু সেইখন খেলৰ উপভোগটো অলপ বেলেগ ধৰণে কৰে মানুহে মই ক'লো নহয় অলপ আগতে ভাল আৰু বেয়া দৃষ্টি দুটা আছে দুটা দৃষ্টি এটা হ'ল আপোনাৰ যিখন গাঁৱৰ খেল খেলিব সেইখন খেলত আপোনাৰ ভাল দৃষ্টিৰে চাব কিন্তু টাউনৰখন যিখন মানে কি আই পি এল ছিষ্টেমত খেলিব সেইখনত আকৌ আপোনাৰ বেয়া দৃষ্টি মানে কি তাত জোৱা বা মেকিং বা এনেকুৱা ধৰণৰ বিভিন্ন ধণৰ কাৰ্যবিলাক চলে বাবে তাত মানুহে বৰ এটা ভাল দৃষ্টিৰে নাচাই সেইখন খেলক কিবা এটা হ'লে লগে লগে মেকিং কৰিছে কিবা এটা হৈছে হ'লেই ইহঁতে জোৱা খেলিছে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহি যায় কিন্তু গাঁৱৰ খেলত সেইবিলাক নাহে আৰু

খেলবিলাক পাতিব লাগে খেলবিলাক যদি গাঁৱে ভূঁৱে এইবিলাকো যদি পাতি থাকে গাঁৱে ভূঁৱে যদি খেলবিলাক পাতি থাকে তেতিয়াহ'লে মানুহৰ চিন্তা ধাৰা উন্নত হয় ধৰি লওক এইখন গাঁৱতে এখন যদি টুৰ্নামেণ্ট পাতে তেতিয়াহ'লে কিছুমান ল'ৰা ছোৱালীৰ যিটো নেকি বিকাশ হোৱা নাই লুপ্ত হৈ মানে কি গুপ্ত হৈ আছে সেই বস্তুটো মানুহে দৃষ্টিগোচৰ হয় বহুতো ল'ৰা ছোৱালীয়ে তেনেকৈ আগবাঢ়ি যোৱাৰ পথ বিচাৰি পায় সেইবাবে গাঁও অঞ্চলতেই হওক বা চহৰ অঞ্চলতেই হওক খেলবিলাক পাতিব লাগে বিভিন্ন খেল পাতিব লাগে আৰু আজিকালি অৱশ্যে এটা বহুত ডাঙৰ সমস্যা হৈছে গাঁৱতেই হওক বা চহৰতেই হওক মানে খেলপথাৰৰ অভাৱ খেলপথাৰৰ অভাৱ যিটো কাৰণে মানুহে ল'ৰা ছোৱালীবিলাকে আজিকালি খেলিবলৈ জাগা বিচাৰি নাপায় এই ৰাস্তাৰ কাষতে মানে কিছুমান ল'ৰা ছোৱালীয়ে খেলি থাকে মানে জাগা নাই সেইটো অভাৱৰ কাৰণে বহুতো ল'ৰা ছোৱালীয়ে হয়তো যেনেকুৱা ধৰণে বিকশিত হ'ব লাগিছিলে সেইধৰণে হয়তো বিকশিত হ'ব পৰা নাই গাঁৱতে হওক বা চহৰতে হওক আজিকালি মোবাইলে মা মানুহৰ খেলৰ ইণ্টাৰেষ্টটো বহুতখিনি কমাই দিছে মানে কি ৰাতিপুৱা শুই উঠাৰ পিছতে মোবাইলটো ল'ব ৰাতি একদম শোৱালৈকে তাতেই গে'ম খেলিব তাতেই কিবা কৰিব গতিকে এনেকুৱা ধৰণে কৰি থাকিলে কি হয় আমাৰ যিটো মানে কি শাৰীৰিক মানে ব্যায়াম শাৰীৰিক ব্যায়ামটো নহয় তাৰ ফলত কি হয় আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে যিটো শৰীৰটোৰ কাৰণে আমাৰ বেয়া লগতে সমাজখনৰ কাৰণেও বেয়া কাৰণ এনেকুৱা ধৰণৰ যদি সমাজৰ প্ৰত্যেকৰে হয় তেতিয়াহ'লেতো সমাজখন দুৰ্বল হৈ যাব সেয়ে যদি হয় শক্তিশালী সমাজ হৈ থাকিব লাগে তেতিয়াহ'লে কিছুমান খেল পাতিব লাগিব কিছুমান খেল পাতি থাকিব লাগিব আৰু বা তেনেকুৱা ধৰণৰ খেলপথাৰ লাগিব খেলপথাৰবিলাক থাকিলেহে তেতিয়া খেল খেলবিলাক পাতিব পাৰিব সেইবাবে সেই ক্ৰমটোত মানে চৰকাৰে দৃষ্টিগোচৰ কৰিব লাগে যে প্ৰত্যেকখন গাঁৱত বা চহৰত তেনেকুৱা খেলপথাৰৰ মানে ব্যৱস্থা কৰিব লাগে এতিয়া আমাৰ ধৰি লওক প্ৰগতিপূৰ গাঁৱৰ মই যিখন গাঁৱত আছোঁ বৰ্তমান মই যিখন গাঁৱৰ বাসিন্দা সেইখন গাঁৱত এটা সময়ত খেলপথাৰ মানে কি পথাৰত বহুত আছিলে সেয়ে আমি য'তে ত'তে আমি মানে কি খেলৰ কাৰণে জেগা উলিয়াই ল'ব পাৰিছিলোঁ কিন্তু আজিকালি হৈছে কি আপোনাৰ চাৰিওফালে ঘৰে ঘৰ ঘৰে ঘৰ ঘৰে ঘৰ যাৰ বাবে আমি খেলিবলৈ অকণো জাগা বিচাৰি নাপাওঁ আমাৰ ল'ৰা ছোৱালীবিলাক খেলিবলৈ অল অলপো জাগা বিচাৰি নাপায় সেয়ে যদিহে মানে খেলৰ বাবেও কিছু অঞ্চল সংৰক্ষিত কৰি ৰাখে বোলে ল'ৰা ছোৱালীবিলাক আমাৰ ভৱিষ্যতটো হ'ব সিহঁতৰটো সিহঁতৰ কাৰণেও অলপ ঠাই লাগিব মানে খেল ধেমালিৰ কাৰণে তেনেকুৱাকৈ যদি ভাবে ৰাইজে বা চৰকাৰে তেতিয়াহ'লে হয়তো প্ৰত্যেকখন গাঁৱত বা চহৰত অলপ অলপ হ'লেও জাগা মানে ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ কাৰণে সুৰক্ষিত কৰি ৰাখিব খেল ধেমালিৰ কাৰণে সুৰ সুৰক্ষিত কৰি ৰাখিব যিটো সিহঁতৰ বাবেও মংগলজনক হ'ব কল্যাণজনক হ'ব সিহঁতৰ শৰীৰৰ বাবেও উপ উপযোগী হ'ব আৰু সুস্বাস্থ্য তথা মন সিহঁতৰ মনটোও বিকশিত হ'ব চ' এইবিলাক অলপ ভাবিব লাগিব চৰকাৰ তথা ৰাইজে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মানে কি ৰাতিপুৱা শুই উঠোঁ স্ক উঠি আমি অলপ কিতাপ প পঢ়া শুনা কৰি আমি স্কুল গৈছিলোঁ স্কুলৰ পৰা আহি আমি খেলিব গৈছিলোঁ খেলিবলৈ তেতিয়া বহুত জা ঠাই আছিল আমি য'তে যাওঁ তাতে তাৰমানে পথাৰ পাওঁ কিন্তু এতিয়া আপোনাৰ পথাৰ বুলিবলৈ নায়েই খেলিবলৈ অকণো জাগা নাই চ' কি কৰিব ল'ৰা ছোৱালীবিলাকে এতিয়া সেই মোবাইলটো লৈ তাতেই ব্যস্ত হৈ থাকে এনেকুৱা ধৰণৰ হ'লে আৰু খেলাৰ মানসিকতাটো আনিব লাগিব খেলৰ মানসিকতাটো এইকাৰণেই নোহোৱা হ'ল যিহেতু খেলপথাৰৰ অভাৱ হ'ল খেলপথাৰৰ অভাৱ হোৱা কাৰণে মানুহৰ খেলাৰ প্ৰতি ইণ্টাৰেষ্টটো নোহোৱা হৈ গ'ল লগ বন্ধুবিলাক কমি আহিল লগ বন্ধুবিলাক আজিকালি মোবাইলতে লগ মোবাইলতে হয় কিন্তু সেই খেলৰ যিটো আমাৰ এটা লগ বন্ধু আছিলে যেনেকুৱা এটা ফূৰ্তি আছিলে সেই বস্তুটো এতিয়া নোহোৱা হৈ গ'ল লুপ্ত হৈ গ'ল সেই পুৰণা দিনৰ যিটো মানে খেল ধেমালি আছিলে সেই খেল ধেমালিবিলাক আকৌ যদি ষ্টাৰ্ট কৰিব পাৰে বা তেনেকুৱা ধৰণে যদি বিশেষ কিবা উদ্যোগ লয় বা তেনেকুৱা ধৰণৰ খেলপথাৰৰ সৃষ্টি কৰে তেতিয়াহ'লে হয়তো আহি থকা সময়খিনিত এটা ভাল ফল পাব বুলি মই আশা কৰোঁ গ্ৰাম্য অঞ্চল আৰু নগৰীয়া অঞ্চল নগৰীয়া অঞ্চলত নগৰীয়া অঞ্চলত আৰু অসুবিধা গ্ৰাম্যাঞ্চলত য'তে নহওক অলপ হ'লেও ঠাই পায় কিন্তু নগৰীয়া অঞ্চলততো খেলৰ কাৰণে অলপো জেগা নাই নগৰীয়া অঞ্চল সেই স্কুলবিলাকৰ যি অলপ হেৰি থাকে খেলপথাৰ থাকে তাতেই হয়তো কিছুমানে খেলিব দিয়ে আৰু হয়তো কিছুমানে খেলিব নিদিয়ে সেইখন স্কুলৰ ফিল্ড বুলি তেনেকেই বহুতো ঠাই নগৰীয়া অঞ্চলততো নাপায় জাগা ত' নগৰীয়া অঞ্চলৰ ল'ৰা ছোৱালীবিলাক কি হ'ব কি খেলিব কেনেকৈ সিহঁতৰ বিকাশ ঘটিব পাৰ্থক্য তাতেই গাঁও অঞ্চলত যিয়ে নহওক এতিয়াও অলপ চলপ হয়তো ক'ৰবাত পথাৰ আছে খেলিবলৈ অলপ ঠাই আছে কিন্তু আপোনাৰ নগৰ অঞ্চলতটো খেলিবলৈ অলপো ঠাই নাই চাৰিওফালে ঘৰে ঘৰ বিল্ডিং অমুক তমুক দোকান পোহৰ গতিকে চহৰত ল'ৰা ছোৱালীবিলাক কেনেকৈ খেলিব পাৰ্থক্য আছে তেনেকুৱাই পাৰ্থক্য আৰু সেইবাবে হয়তো গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ মানে কি যিটো নেকি বিকাশ মানে ষ্ট্ৰংনেছ হয়তো আমাৰ চহৰৰ ল'ৰা ছোৱালীতকৈ অলপ অলপ হ'লেও বেছি আৰু চহৰৰ ল'ৰা ছোৱালীবিলাক হয়তো পঢ়া শুনা হয়তো পঢ়া শুনাৰ ছাইডত হয়তো অলপ চুকা হ'ব পাৰে কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত হয়তো অলপ চুকা হ'ব পাৰে কিন্তু শাৰীৰিক শ্ৰম শাৰীৰিক শ্ৰমৰ ক্ষেত্ৰত যথেষ্ট দুৰ্বল হৈ পৰে কিন্তু এই পাৰ্থক্যটো হৈছে গাঁৱৰ ক্ষেত্ৰত আছে আপোনাৰ পঢ়া শুনাও আজিকালিতো পঢ়া শুনাও ভাল হয় যিহেতু তেওঁলোকে ফ্ৰেছ এয়াৰ পায় ফ্ৰেছ মানে চব্জি খাব পায় সকলো ফ্ৰেছ পায় গতিকে তেওঁলোকৰ পঢ়া শুনাও আজিকালি ভাল হৈছে আৰু শাৰীৰিক শ্ৰমটো যিহেতু পায় সৰুৰ পৰাই সিহঁতে যিহেতু খেল ধেমালি কৰে ফুটবলেই হওক ক্ৰিকেটেই হওক বা কাবাডিয়ে হওক বা আপোনাৰ বিগিনে হওক বা বতাই হওক যিকোনো ধৰণে খেল ধেমালিবিলাক কৰে কৰে কাৰণে সিহঁতৰ কি হয় শাৰীৰিক শক্তিটো বেছি হয় আৰু সেইবাবে হয়তো বেমাৰ আজাৰৰ পৰাও বহুখিনি বাচি থাকিব পাৰে গাঁৱৰ ল'ৰা ছোৱালীবিলাক চহৰৰ ল'ৰা ছোৱালীতকৈ বা সেই তেনেকুৱাই কথাটো পঢ়া শুনাৰ ক্ষেত্ৰতো সেই একেই হয় আপোনাৰ পঢ়া শুনা ক্ষেত্ৰতো চহৰৰ ল'ৰা ছোৱালী পঢ়া শুনাত বহুতখিনি হে কৰে যদিও তাৰমানে কি ভেজাল খাদ্য ভেজাল বস্তুবিলাক গ্ৰহণ কৰি কৰি চহৰৰ ল'ৰা ছোৱালীবিলাক যেনেকুৱা ধৰণে মানে আগবাঢ়ি যাব লাগিছিলে তেনেকুৱা ধৰণে নোৱাৰে কিন্তু গাঁৱৰ অঞ্চলত গাঁও অঞ্চলত কিন্তু যিহেতু সকলোখিনি ফ্ৰেছ হয় ভেজাল নাথাকে সেই তেওঁলোকৰ ব্ৰেইনো এক্টিভলি হয় এক্টিভ হয় আৰু শাৰীৰিকভাৱেও তেওঁলোক শক্তিশালী হয় সেয়ে মানুহে সকলোবিলাক দিশ চালি জাৰি চাব লাগিব যিটো আমাৰ ভাল আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে ভাল হয় যিটোৱে আমাক ভাল কৰে আমাৰ ভৱিষ্যতটো ভাল কৰে আমি সেইবিলাক চালি জাৰি চাই লৈ আমি সেইদৰে আগবাঢ়ি যাব লাগিব যিখিনি বেয়া আছে আমাৰ মাজত সেইখিনি বেয়া আঁতৰাই দিব লাগিব ধৰি লওক এতিয়া এই আমি মই যে অলপ আগতে ক'লোঁ মানে কিন যোৱা সোমাইছে খেলাত খেলাত যোৱা সোমোৱাৰ লগে লগে মানুহৰ দৃষ্টিটো বেলেগ হৈ গৈছে মেকিং কৰে কিবা কৰে এনেকুৱা ধৰণৰ যিবিলাক খেলৰ প্ৰতি এটা মানুহৰ বিৰূপ ক্ৰিয়া সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক মানুহৰ মনৰ পৰা আঁতৰাই দিব লাগিব ভাল এটা ভাৱৰ সৃষ্টি কৰিব লাগিব দুখন দেশৰ মাজত খেলা হৈছে সেইটো এটা দুখন দেশৰ মাজত খেলা হৈছে এটা কিমান গৌৰৱৰ কথা কিমান সন্মানৰ কথা কিমান এটা ডাঙৰ কথা যে ইখন দেশে সিখন দেশক হৰুৱাব ইখন দেশে সিখন দেশক কি কৰিব এটা মানুহৰ এটা আৱেগ জড়িত হৈ থাকে গতিকে তেনেকুৱা ধৰণৰ যেতিয়া হেৰিবিলাক ভাল হ'ব তেতিয়া মানুহৰ সেই আৱেগটো আকৌ উঠলি আহিব যে মই ভাৰতীয় মই অসমীয়া মই অমুক তমুক এনেকুৱা ধৰণৰ মানে কি নিজক ভাল পাব শিকিব নিজৰ দেশখনক ভাল পাব শিকিব নিজৰ দেশখনৰ গুণ গৰ গুণ গাব

যিখিনি আমি ভাল আমি সেইখিনি আঁকোৱালি ল'ব লাগিব আৰু বেয়াখিনিক আমি দূৰত বি দূৰে কৰিব লাগিব তেতিয়াহে আমাৰ ভৱিষ্যত প্ৰজন্ম ভাল হ'ব সুস্থ হ'ব শাৰীৰিকভাৱেও মানসিকভাৱেও সিহঁত তেওঁলোক সুস্থ হ'ব আৰু সমাজৰ বাবে তেওঁলোক একো একোটা মানে কি কয় এইটো মূল্য মূল্যৱান সম্পদ হ'ব কিন্তু যদিহে আপোনাৰ এই বেয়া বস্তুবিলাকে চানি ধৰে তেতিয়াহ'লে কি হ'ব মানুহৰ মনবিলাক বেয়া হ'ব শৰীৰটো অসুস্থ হ'ব লাহে লাহে লাহে লাহে মানুহৰ বিকাশতো প্ৰব্লেম আহি পৰিব তাৰ দ্বাৰা হ'ব কি মানুহৰ শাৰী দেশখন দুৰ্বল হৈ আহিব শাৰীৰিক শ্ৰম বা মানসিক যিটো মানে কি শুভ কাৰ্য শুভ ভাৱনা এইবিলাক যেতিয়া নোহোৱা হ'ব মানুহৰ মনবিলাক বেয়া হৈ আহিব বেয়া হৈ আহিলে অ'টোমেটিক মানুহে দেহা হওক বা মনে হওক সকলো বেয়া ফালে যাব আৰু তাৰ দ্বাৰা নিজৰ ঠাইখনেই হওক বা ৰাজ্যখনেই হওক বা দেশখনেই হওক যি ধৰণে আগবাঢ়িব লাগিছিল সেইধৰণে আগ নাবাঢ়ি পিছুৱাই আহিব আৰু বেলেগ মানুহ ধৰি লওক বেলেগ ঠাইৰ মানুহ বা বাহিৰৰ দেশৰ মানুহে তেতিয়া হাঁহিব বুলি অমুক এনেকুৱা অঞ্চলৰ এনেকুৱা মানুহবিলাক এনেকুৱা তেনেকুৱা তেনেকুৱা তেনেকুৱা তেতিয়া মানুহে হাঁহিব যে এই তেওঁলোকৰ দেশৰ মানে কি ল'ৰা ছোৱালীবিলাক এনেকুৱা ধৰণৰ এক্টিভিটি নাই তেওঁলোকৰ দেশৰ ল'ৰা ছোৱালীবিলাকৰ ব্ৰেইনবিলাক বহুত হেৰি মানে কি দুৰ্বল বা শাৰীৰিকভাৱেও তেওঁলোক বহুত দুৰ্বল সেইবাবে আমাক ভাল এটা পৰিৱেশৰ প্ৰয়োজন ভাল এটা মানসিকতাৰ প্ৰয়োজন ভাল খেলৰ প্ৰয়োজন যাতে যাৰ দ্বাৰা মানুহৰ ভৱিষ্যত প্ৰজন্মটো মানে এটা ভাল দিশে আগবাঢ়ি যাব পাৰে দেশখনৰ স সন্মান হ'ব পাৰে দেশখনৰ এটা সন্মান আহে তেওঁক দেশখনে যাতে গৌৰৱ কৰিব পাৰে যে আমাৰ দেশৰ ল'ৰা ছোৱালীবিলাক বা আমাৰ দেশৰ মানুহবিলাক ইমানখিনি ব্ৰেইনী মানুহ আছে ইমানখিনি শাৰীৰিক শক্তিশালী মানুহ আছে যে দক্ষ হ'ব পাৰে গৌৰৱ কৰিব পাৰে এই গাঁও আৰু চহৰৰ এই যিটো পাৰ্থক্য সেই পাৰ্থক্যটো মই বুজাই দিলোঁৱে চহৰত খেলপথাৰৰ অভাৱ চহৰত মানে কি বিভিন্ন ধৰণৰ বেয়া বস্তুৰ প্ৰচলনটো বেছি হয় ধৰি লওক নিচা জাতীয় সামগ্ৰী হওক বা অন্যান্য কিবাকিবি হওক এইবিলাক চহৰ অঞ্চলত বেছি চলে সেইটো সেইবিলাক বস্তুবিলাক লাহে লাহে লাহে যদি কমাই দিব পাৰে যদি সমাজখন সুস্থ কৰি দিব ৰাখিব পাৰে সেইকাৰণে মই ভাবোঁ বহুতখিনি ডেভলপ হ'ব আৰু গ্ৰাম অঞ্চল গ্ৰাম অঞ্চল আৰু নগৰীয়া অঞ্চলত পাৰ্থক্যটো আছিল আৰু হয়তো থাকিব কিন্তু আজিকালি গ্ৰাম অঞ্চল বুলি ক'লে গ্ৰাম অঞ্চলবিলাকো আজিকালি চহৰীয়া অঞ্চলৰ দৰেই হৈ গৈছে গ্ৰাম অঞ্চল আৰু নগৰীয়া অঞ্চল মাজে পাৰ্থক্য বুলি ক'লে আজিকালি গ্ৰাম অঞ্চল আৰু নগৰীয়া অঞ্চল বুলি ধৰিবকে নোৱাৰা হৈ গৈছে কাৰণ নগৰ গ্ৰাম অঞ্চলবিলাকতো আজিকালি যিবিলাক আগতে আমি গাঁও বুলি কৈছিলোঁ আজিকালি সেইবিলাক গাঁও হৈ থকা নাই সেইবিলাক আজিকালি চহৰত সোমাই গৈছে তাতো একেবাৰে চাৰিওফালে ঘৰে ঘৰ খেলপথাৰৰ তাতো অভাৱ হৈ গৈছে এনেকৈ আজিকালি গাঁওবিলাকো চহৰমুখী মানে চহৰৰ চহৰ যেনেই লগা হৈ গৈছে তথাপিতো যিবিলাক এতিয়াও মানে চহৰৰ পৰা বহুতখিনি নিলগত আছে গাঁও বুলি আমি যাক ভাবোঁ সেইবিলাক হয়তো ঠাইত খেলপথাৰৰ অভাৱ এতিয়াও হয়তো ল'ৰা ছোৱালীবিলাকে অনুভৱ কৰা নাই যিটো তেওঁলোকৰ কাৰণে মংগলজনক আৰু যিটো আমাৰ নগৰ অঞ্চলৰ কাৰণে একচুৱেলি বেয়া খেল খেল খেলপথাৰৰ অভাৱটো খেলপথাৰ আমাৰ থাকিব লাগে মানে গাঁৱে চহৰে মানে যিবিলাক ৱাৰ্ড আছে ৱাৰ্ডবিলাকত যদি একো একোখন যদি এনেকুৱা খেলপথাৰ থাকে খেলপথাৰাবিলাকত থাকিলে তেতিয়াহ'লে সেই তাৰ মানে ৱাৰ্ডটোৰ ল'ৰা ছোৱালীবিলাকে তাত খেলিব যাব পাৰে খেলিব যাব পাৰিলে তেতিয়া সিহঁতৰ বিকাশটো বেছি হয় কিন্তু খেলিব নাপালে ল'ৰা ছোৱালীবিলাক বহুতো বহুতো ল'ৰা ছোৱালী বহুতো ধৰণৰ বহুত ধৰণৰ বিকাশ মানে কি নিজা হেৰি কিছুমান ক্ষমতা থাকে সেইবিলাক মানে কি তেওঁলোকে মানে পৰিৱেশ নাপায় বাবে সেইবিলাক দেখুৱাব নোৱাৰে চ' এনেকুৱা যদি মানে খেলপথাৰ ৱাৰ্ডে ৱাৰ্ডে একো একোখন থাকে আৰু যিবিলাক মানে আগতে এনেকুৱা ধৰণৰ অনুষ্ঠা মানে ভাল হৈছিলে মানে কি গাঁৱে হেৰিবিলাকত মানে কি চৰকাৰে কিছুমান সুবিধা দিছিলে খেলৰ সামগ্ৰী প্ৰদান কৰিছিলে খেলৰ সামগ্ৰী প্ৰদান কৰিছিলে যিবিলাক আমি তেওঁলোকে খেলিব পাৰিছিলোঁ কিন্তু এতিয়া খেলৰ সামগ্ৰী প্ৰদান কৰিলেও তেওঁলোকে খেলিব ক'ত প্ৰব্লেমটো তাতেই ন খেলিবলৈ জাগা লাগিব অকলটো ধৰি লওক বেডমিণ্টনৰ ৰেকেটখন দিলেই নহ'ব সেই বেডমিণ্টনৰ ৰেকেটখন মে ক'কটো লৈ পেলাই খেলিব ক'ত খেলিবতো জেগা লাগিব সেইকাৰণে আমাক খেলৰ জেগাটো লাগিব খেলৰ কাৰণে আমাক ঠাই লাগিব যাতে ল'ৰা ছোৱালীবিলাকে যায় তাত খেলিব পাৰে বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰীবিলাক দিয়ক প্লাছ তেনেকুৱা ধৰণে তেওঁলোকক পৰিৱেশো দিয়ক মই ভাবোঁ এনেকুৱা কৰিলে হয়তো আমাৰ চহৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাক ষ্ট্ৰং হ'ব শাৰীৰিকভাৱে যেনেকৈ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীবিলাক শাৰীৰিকভাৱে ষ্ট্ৰং হয় ঠিক একেদৰে চহৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাক শাৰীৰিকভাৱে ষ্ট্ৰং হ'ব পাৰিব যদিহে তেওঁলোকক সেই পৰিৱেশটো দিয়া হয়

এনেকুৱা ধৰণে মানুহে আগুৱাই নিব লাগিব সমাজখনক ভাল দিশটো সদায় আ আগত ৰাখিব লাগিব ভালৰ ভাল কথাবিলাক ভাল গুণবিলাক ল'ব লাগিব খেলটো জনপ্ৰিয় হ'ব লাগে খেলটো জনপ্ৰিয় খ খেলটো জনপ্ৰিয় হ'ব লাগে তাৰ ভিতৰত ক্ৰিকেট ফুটবল বা পুৰণা খেলবিলাকো আকৌ উজাগৰ কৰিব লাগে তেতিয়াহে মানুহে মানুহৰ ভৱিষ্যতটো প্ৰজন্মটো ভাল হ'ব এইখিনি কৈ মই মোৰ বক্তব্য সামা সামৰণি মাৰিছোঁ ধন্যবাদ